এগৰাকী কইনাৰ সাজসজ্জা মানে পাটৰ কাপোৰ মুগা কাপোৰ এনেকুৱা ধৰণৰ সাজসজ্জাই বিয়াবোৰত ব্যৱহাৰ কৰা হয় অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছ সেই সেইবোৰে ধুনীয়াকৈ কইনাজনী সজাই পৰাই তুলা হয় আৰু ৰূপসজ্জাৰ ক্ষেত্ৰত আজি আগতে গোপিনীসকলেই সজাই পৰাই কইনাজনীক আটক ধুনীয়া কৰি তোলে এতিয়াটো বিউটিচিয়ান ওলালে বিউটিচিয়ানে নানান ধৰণৰ ক্ৰীমসমূহ ব্যৱহাৰ কৰি কইনাজনীক ৱাটাৰপ্ৰুফ মেকআপ দিবলগীয়া হয় ৱাটাৰপ্ৰুফ মেকআপৰ পৰা ধৰি আটক ধুনীয়া কৰি লয় যিটো মেকআপ ধুই দিলেও গুচি নাযায় বিউটিচিয়ানসমূহে এইবোৰ অৰ্ডাৰ কৰি কইনাক আনি কইনাজনী সজাই পৰাই তোলে যেনে প্ৰথমতে কইনাজনী ট'নাৰ দুই মুখখন চফা কৰি ল'ব লাগে তাৰ পৰা প্ৰাইমাৰ দিব লাগে তাৰ পৰা ফাউণ্ডেশ্যন তাৰ পৰা ৰ'জ পাউডাৰ ব্লাছাৰ হাইলাইটাৰ আইলেছ আইব্ৰু কাজল লিপষ্টিক খোপাটোও তেনেকৈ ধুনীয়াকৈ ফুল ক্লিপ টিক্লি তেনেধৰণৰ বস্তুসমূহে কইনাজনীক বৰ ধুনীয়া কৰি তুলিব পাৰি গতিকে তেনেকৈ বহুত নানান বিধ বস্তু আছে যেনে ফিক্সাৰ যিটো মেকআপ উঠি যাব নোৱাৰে সেই তাৰ বাবেও ইউজ কৰা হয় ফিক্সাৰবোৰ ফিক্সাৰ দিয়ে চুলিখিনি বেয়া হৈ নাযাবলৈ ধুনীয়াকৈ বহি থাকিবলৈ তেতিয়া স্প্ৰে' হেয়াৰ স্প্ৰেজ কৰা হয় তেনেধৰণে আজিকালি আধুনিক যুগত বহুতো সামগ্ৰী ওলালে মেকআপৰ ক্ষেত্ৰত বা ৰূপসজ্জাৰ ক্ষেত্ৰত তেনেকৈ এজনী ক'লা কইনাও বগা চগা কৰি ধুনীয়াকৈ আটক ধুনীয়াকৈ তুলিব পৰা যায়